আগৰ দিনত পশু পশুবোৰ মানে মুকলিতে বান্ধি থয় মানে লোকসকলে এতিয়া মানে বাঘ ভালুকে মানে বহুত দিগদাৰ কৰে তেতিয়া মানে তেওঁলোকে মানে আগৰ দিনত মানে দেখাটো নাই শুনিছোঁ তেওঁলোকে আগতে জোঙা জোঙা খুঁটি পুতি দিয়ে মানে জোঙটো ওপৰলৈ দি পেলাই মানে খুঁটিটো মানে গৰু গোলকৈ পুতি দিয়ে তাৰ ভিতৰতে মানে গৰু বান্ধি থয় মানে যাতে বাঘটো বা ভালুকটো জাঁপ মাৰি সোমাই গ'লে মানে জোঙ ডালত খোচ খাই পৰে তেতিয়া সোমাব নোৱাৰে মানে আমাৰ ঘৰতে মানে এদিন বাঘে গৰু ধৰিছিলে তেতিয়া মানে আমাৰ তেতিয়া ইমান নাজানোঁ মানে বাঘ তেতিয়া ওলাইছেহে মানে তেতিয়া মানে বাঘটোক গৰুটো ধৰি লৈ গ'ল খালে তাৰপিছত মানে কি আমাৰ এতিয়া চাৰিওফালে কি কৰিলোঁ মানে এনেকুৱাকৈ খুঁটি দি দিলোঁ খুঁটি দি দিয়া পিছত মানে এতিয়া অলপমান বাঘৰ উপদ্ৰৱটো অকণমান কমিছে আহে যদিও মানে নিব নোৱাৰে তেনেকৈ গুচি যায় এতিয়া এতিয়া বৰ্তমান দিনত মানে বহুতো উন্নত মানৰ সা সঁজুলি আহিলে বা কিছুমান আজিকালি মানে কাৰেণ্টৰ ঝাটকা দিয়া তাঁৰো লগাই দিলে চাৰিওফালে গোহালি চোহালি মানে বাঘ চাঘ মানে সোমাব নোৱাৰাকৈ ব এতিয়া মানে সেই সে এইটো তাঁৰ চাৰ দি দিয়াই মানে পিছত মানে এতিয়া বাঘৰ উপদ্ৰৱটো অকণমান কমিছে বাঘ ভালুকৰ আগৰ দিনতটো একো নাছিলে আগৰ দিনত অকল মানে যেতিয়া বাঘ চাঘ ওলায় ওলালেও খেদিবলৈ মানে লোকসকল আহে দা বা হাতত জুই লৈ যায় তেনেকৈ মানে আগতে পশুবোৰক বচাইছিলে মানে খেদি পেলাই খেদিবলৈ গৈ তেনেকেই খেদে তেনেকৈ পশু বচায় আৰু এতিয়া কিছুমানে এতিয়া চাৰিওফালে পকা ৱাল দিও তাৰ ভিতৰতে গৰু বান্ধে সেইবোৰ হোৱাৰ পৰা মানে আজিকালি গৰু পশুবোৰ অকণমান যথেষ্টখিনি হাত সাৰিছে মানে